হেল্ল' হয় হয় ক'ৰ পৰা কৈছে বা অ' কওকচোন কি কাৰণে কৰিলে এৰী মুগা অ' এৰী এৰীটো হ'ল এই দুবিধৰ খোৱাব পাৰি পাত ঘৰতে বা হেৰিঅ এৰা পাত বুলি কয় এৰা পাতো দিব পাৰি কেচু পাতো দিব পাৰি আকৌ কণীটো বজাৰৰ পৰা কিনি আনিবও পাৰি পাকেটকৈও থাকে তাৰপাছত আকৌ ঘৰতে পোহা এৰী সঁচ লৈ পিনেও আমি ঘৰতে ৰাখি পিনি আকৌ কণী পখিলা জগাই কণী পৰাই আকৌ আমি এৰী পুহিব পাৰোঁ তেনেধৰণে তাৰপৰা আকৌ সূতাটো ওলো হেৰি হোৱা পিছত সিজাই সিজাব লাগে সিজাই পিনি আকৌ আজিকালি লেটাটো বহুত দাম হৈছে লেটাও বেচিব পাৰি তাৰপাৰা এৰীটো কাটি পিনি আকৌ শুকানেও কাটিব পাৰি তিয়াইও কাটিব পাৰি তেনেকৈ কাটি পিনি আকৌ আমি এৰী চাদৰ ব'ব পাৰো মানে তেনেকৈ ঘৰতে কৰিলে মানে বেছিকৈ হয় আৰু অন্য পৰা আকৌ সূতাটো কিনি কৰিলে মানে নিজৰ লাভালাভটো নাথাকে ঘৰতে যদি কষ্ট কৰি ল'ব পৰা হয় তেতিয়া নিজৰ লাভালাভটো নিজলে থাকি যায় আৰু অ' তেনেধৰণে আকৌ মুগাটো আমাৰ মুগা চোমনি আছে তাৰপৰা খুব আঁতৰ পৰা কেতিয়াবা আনিবলগীয়া হয় যায় বহু বাহিৰৰ পৰাও আনিব পাৰি সঁচটো হা হা অ' কওকচোন অ' অ' ধন্যবাদ অ' অ' ধন্যবাদ